হয় অঁ মই সিৰত চেতীয়াই কৈছো সিৰত চেতীয়াই কৈছিলোঁ মোৰ লক্ষীমপুৰ শিঙিমাৰি গাঁও হয় আপোনাৰ এইটো পানীগাওঁ থানা হয় নে অঁ মোৰ মানে বেগ এটা হেৰাইছিল গুৱাহাটীৰ পৰা আহি থাকোতে বস্তু হেৰোৱা বিষয় লৈ মই এটা মানে কম্প্লেন দিব বিছাৰিছোঁ সেইকাৰনে ফোন কৰিছিলোঁ মই গুৱাহাটীৰ পৰা গাড়ীত আহি থাকোতে মানে গাড়ীতে বেগটো হেৰাই গ'ল বিচাৰ কোচাৰ কৰা পিচত মানে যথেষ্ঠ বিচাৰ খোচাৰ কৰিলোঁ বেগটোৰ কোনো সন্ধান নাপালো সেয়েহে আপোনাক মানে কম্প্লেন দিব কাৰনে ফোন কৰিলোঁ যে মোৰ বেগটো হেৰালে বেগটোত যথেষ্ঠ মান নথি পত্ৰ আছিল সেইকাৰণে বেগটো নমাৰ আগমুহুৰ্তলৈকে মানে নমাৰ দহ মিনিট আগমুহুৰ্তলৈকে বেগটো আছিল মোৰ দৃষ্টিগোচৰ হৈছিল কিন্তু নমাৰ দহ মিনিট মানৰ আগলৈকে মই বেগটো দেখা পাইছোঁ সেইখন মানে নমাৰ টাইম কনত মই বেগটোৰ প্ৰতি বিশেষ নজৰ নাৰাখিলোঁ নামিবৰ টাইমত একদম একজেক টাইমত নামিবলে লওঁতেহে মই বেগটো হাতত লবলৈ মানে বেগটো থোৱা জাগাটোত চাইছো যে বেগটো নাই যথেষ্ট বিচাৰ

হ'ব ছাৰ আপুনি চেষ্টা কৰক কম্প্লেনটো আপুনি এণ্ট্ৰী কৰি ব্যৱস্থা আপোনাৰ ফালৰ পৰা যিখিনি পাৰে আপুনি গ্ৰহণ কৰক হ'ব ধন্যবাদ